হয় কওকচোন কি লাগিছিলে

হয় বাৰ বিয়াৰ কাৰণে আপোনাৰ বাৰ কাৰণে কাপোৰ লাগে নে আপোনাক এ মান ধৰিবলৈ কাপোৰ লাগে সেইটো জনাবচোন

হয় হয় হয় হয় ঠিক আছে আপুনি যদি মান ধৰাৰ কাৰণে আপোনাক কাপোৰ লাগে তেতিয়াহ'লে আপুনি আমাৰ দোকানত আহি যাব আপোনাক মই আপুনি কিমান মানৰ ভিতৰত বিচাৰিছে কাপোৰ ল'বলৈ হয় হয় ঠিক আছে মই আপোনাক মান ধৰাৰ কাৰণে কাপোৰ আপোনাক পাঁচশ টকা বা চ এ এহেজাৰ টকাৰ ভিতৰত মান ধৰা কাপোৰ মই আপোনাক দেখাই দিম পাটৰ কাপোৰ লাগিব নেকি আপোনাক

ফুলাম গামোচা আপুনি পাঁচশ টকাৰতো তলত নাপাব হয় পাঁচশ লাগিব ডাঙৰ ফুলৰ গামোচা হ'লে পাঁচশ টকা লাগিব আৰু সৰু হ'লে আপুনি তিনিশ টকা দিব লাগিব এইটো ফিক্স ৰেট হয় হয় বেছি দিলে আপোনাক মই দহ টকা এটা কমায় দিব পাৰিম চাৰিশ নব্বৈ টকাত দিব লাগিব চাৰিশ নব্বৈ টকা কৰি দিব লাগিব হয় তাতকৈ বেছি সৰু কেইখনো আপোনাক মই দহ টকা কমাই দিম আপুনি দুশ নব্বৈ টকাকে দিব লাগিব তাতকৈ বেছি কমাব নোৱাৰোঁ

পঞ্চাছ টকাতো ভাবি চাব লাগিব মই ৰুমাল লাগিব নেকি আপোনাক ৰুমালত মই আপোনাক ভাল দিচকাউন্ত দিব পাৰিম ঠিক আছে আপুনি সুধি চাব পাৰে আমাতকৈ ভাল ৰেটত আপুনি কতো নাপায় আপুনি সুধি চাব সুধি ফেলাই আপুনি এবাৰ আমাৰ দোকানত আহি চাই লব মানে বস্তু বিলাক ঠিক আছে বাৰু